মই আমাৰ গাঁৱৰ ওচৰৰ মানুহ মানুহ যিসকলে মানে তাঁত ব'ব জানে তেওঁলোকৰ দুজনী তিনজনী মানুহ কেতিয়াবা সূতা কেতিয়াবা মানে মেখেলা কেতিয়াবা চাদৰ তাৰমানে কেতিয়াবা হেৰি ৰিহা এনেকৈ কৰি কেতিয়াবা ৰুমাল এনেকৈ কৰি লগাবলৈ সূতা আনি দিওঁ মাজে মাজে আৰু পইচা থাকিলে আনি দিওঁ আৰু আৰু পইচা লগাবলৈ দিওঁ লগাই পেলাই তেওঁলোকে তেওঁলোকক কেইখন বিকে তেতিয়া আৰু মোক কেইখনো মোক দিয়ে ল'ব লাগে এখন দুখন লওঁ লৈ পিনে তেওঁকে কওঁ ত তহঁতি বিকি দে তেহ তহঁতক যেনেকৈ কওঁ তহঁতি বিকি দে বোলো বিকি দি মেলি যি পইচা পাওঁ আমি তাৰ কেইখনৰ পইচাটো মূল্যটো তাই লয় আৰু মোৰকেইখনৰ মূল্যটো মোক দিয়ে তাৰপা এনেকৈ আৰু মানুহে কেতিয়াবা এনেকৈ বিচাৰেহে বিচাৰিলেও আকৌ কওঁ তেতিয়া আমুকে বোলে আমুক বিচাৰিছে বা চাদৰ বা মেখেলা বিচাৰিছে বোলো তাপা লগাবিনি মানে কওঁ তাপা বোলে আনি দিয়ে লগাম কয় তাৰপা আকৌ মেখেলা হওক বা চাদৰ হওক হাজাৰ কুকুৰা লাখ কুকুৰা বা এনেকৈ বেলেগ এনেকৈ এবোৰ সূতা আনি দিওঁ আনি পিনে লগাবলৈ দিওঁ আকৌ সেইবিলাকো লগাই দিওঁ লগাই পিনে বিকে বিকি পিনে আকৌ সেইকেইটা পইচা তেনেকৈ তেনেকৈ মই আজি বহু দিনৰ পৰা ইজুতি বিচাৰে সিজুতি তাত লগাবলৈ বা কেতিয়াবা এনেকৈ ৰেষ্ট লৈ লৈ লগাবলৈ নহ'লে বা তেওঁ কাম বন থাকে না কেতিয়াবা এতিয়া কাম বন থাকিলে মানে তেওঁ তেতিয়া কয় এতিয়া মই লগাব নোৱাৰো অলপ দিনৰ পিছত দিবি তেতিয়া দুদিন অলপ দিন দুদিনমান বা এমাহমান ৰেষ্ট লৈ লয় ৰেষ্ট লোৱা পিছত তেতিয়া তেওঁ আকৌ তাৰমানে সূতা আনি দিওঁ সূতা আনি দি তেওঁ লগাই বা আকৌ বাকীকেইজনীও তেনেকৈ ৰৈ ৰৈ বা মাজে মাজে বা পোন্ধৰ দিনৰ মূৰত এমাহৰ মূৰত লগাবলৈ আকৌ কেইবা ডকাই ল'লে আকৌ বৰ সময় উলিয়াই লৈ ঘৰৰ কামো থাকে নহয় ঘৰ কামবোৰ মাজে মাজে তেওঁলোকে তাঁত তাঁতত মন দিয়ে তাত বহে তেতিয়া তেওঁলোকে বয় মেলে এনেকৈ আজি দুই তিনি বছৰ মানৰ পা বা দুই তিনি বছৰ মানৰ আগৰ পৰা এনেকৈ সূতা চূতা আনি দি আৰু তেওঁলোকে বয় বয় মেলি সেই ব কাপোৰ কানি বিক্ৰী কৰে বিক্ৰী কৰি আমি পইচাবোৰ বিতাই লওঁ আৰু বিতাই লওঁ বিতাই লৈ পিনে আমি সেই পইচাৰেই ঘৰ চলোঁ ঘৰৰ ল'ৰা ছোৱালী পঢ়া শুনা পঢ়া খৰচত দিওঁ তাপা কেতিয়াবা এই কিতাপ বহিও কিনি দিওঁ এনেকৈ তাৰমানে মানুহবোৰে আৰু কেতিয়াবা বিচাৰি আহিলে তেতিয়া সৰহকৈ লগাওঁ কেতিয়াবা সৰহকৈ বিচাৰে নাই তেতিয়া সৰহকৈ লগাবলগীয়া হয় তেতিয়া সৰহকৈ লগাওঁ সৰহকৈ লগালে আমি মুঠকৈ বিকি দিওঁ তেতিয়া মুঠকৈ বিকি দিলে আমি পইচাটো অলপ বেছি পাওঁ পইচাটো বেছি পালে আমাৰ আকৌ ঘৰ ঘৰৰ খৰচ ঘৰৰ কামত খৰচ কৰোঁ আকৌ সূতা আনিবলৈও হয় আকৌ ঘৰ চলিবলৈও হয় এনেকৈ কৰি পিনে আমি আৰ আজি আজি পৰ্যন্ত তাৰমানে এনেকৈ কৰি তাঁত চাত লগোৱাই পিনে আৰু নিজেও বওঁ নিজেও বৈ পিনে এনেকৈ লগাই পিনে আমি চলি আছোঁ তাৰপা আকৌ আমি তাত লগাবলৈ হ'লে দুজনী দুজনী তিনিজনী মানুহ লাগে দুজনী তিনিজনী মানুহ গোট খাই পিনে আমি আকৌ এনেকৈ ববিন ছবিনি কৰি আকৌ তাঁতত বছৰ তুলি এনেকৈ তাঁতত আহি পিনে এনেকৈ কৰি পিনে আকৌ আমি কাপোৰ আনিব লগা লগাই মেলি এনেকৈ বিক্ৰী কৰোঁ আৰু ওচৰ চুবুৰীয়া মানুহে যদি কেতিয়াবা এনেকৈ তাঁত লগাই চাদৰ মেখেলা কিবা আমি তাতো লাগি দিওঁগৈ তেতিয়া তেওঁলোকেও আমাৰ লগতে মুঠতকৈ লগ লগাই পিনে চাদৰ বা মাখেলা একেলগে লগ খুৱাই লওঁ লগ খুৱাই লৈ বিকো মুঠকৈ তাৰপা তেওঁলোকৰ পইচাকেইটা তেওঁলোকে লয় আমাৰ আমাকেইটা আমি নিজে ভাগ কৰি লওঁ তাৰপা এনেকৈ আমি আজি আজি তেনেকৈ আমি এনেকৈ হেৰি কৰি তাত লগে ভাগে লগাই পিনে বা আনক দি হেৰি কৰি পিনে লগাই কওঁ আৰু এনেকৈ লগা বুলি লগাই তেতিয়া তেওঁ পইচা পায় তেতিয়া আমিও পইচা পায় এনেকৈ আমি চলি মেলি আৰু পইচাবোৰ পাই থাকোঁ পইচাটো পাই থকাৰ লগে পাই পইচাটো হাতত পোৱাৰ লগে লগে আমাৰ আকৌ আকৌ পইচাটো তাৰমানে হকে বা সৰহকৈ পাওঁ পাওঁ লাগে নাই তেতিয়া আমি তেতিয়া সৰহকৈ লগাওঁ সৰহকৈ লগালে মানে সৰহকৈ সৰহকৈ বিক্ৰী কৰোঁ তেতিয়া মুঠকৈ বিকি পিনে সৰহকৈ বিক্ৰী কৰিলে তেতিয়া পইচা পাওঁ এনেকৈ এনেকৈ আমি এতিয়া আগতে যদি তিনিখন চাৰিখন বা পাঁচখন লগাইছিলোঁ এতিয়া দহখন বাৰখন তেনেকৈ তাপা পোন্ধৰ কেতিয়াবা পোন্ধৰ বিছখন কেতিয়াবা দুজনীজনী দুজনীজনী একে লগে কৰো কেতিয়াবা আকৌ অকলে অকলে নিজৰ নিজৰ ঘৰত অকলে অকলে এনেকৈ লগাই লওঁ এনেকৈ চাৰি পাঁচজনীও কেতিয়াবা লগ খাই লগ খালেও প্ৰত্যেকে কেতিয়াবা ইজনী সিজনী সহায় কৰি দিয়ে এনেকৈ সহায় কৰি দি পিনে আকৌ তেওঁলোকেও তেওঁলোকে কয় বোলে আমিও লগত যোগ দিওঁ তেতিয়া তেওঁলোকেও যোগ দিয়ে মই বোলো তাপা মই কওঁ দে তহঁতিও যোগ দে বোলো যোগ দি পিনে গোটেই গোটেইকিজনীয়ে বা দুজন তিনিজনী লগ লাগি এনেকৈ আমি বৈ মেলি আৰ কাপোৰবোৰ গামোচা চাদৰ এনেকৈ ফুল বাচোঁ আচু আচু ফুল ধুনীয়াকৈ পুলি ভাঙি দিওঁ আঁ তাপা ফুল চুল বাচি পিনে ডাঙৰ ফুল বাচি পেলাই ডাঙৰখনত বেছি দাম সৰুখনৰ কম দাম এনেকৈ কৈ পিনে আমি বিকোঁ এনেকৈ তেওঁলোকে বেছি লাভৱান হয় তেওঁলোকে আমি আধি আধাটো পাওঁ তেওঁলোকেও আধাটো পায় হ'লেও তেনেকৈ আমাৰ বোৱাৰ দামটোও লৈ লয় নাই এনেকৈ তেওঁলোকে বেছি পইচা পায় এনেকৈ চলি আছে